মোৰ গৰু হাঁহ ছাগলী কুকুৰা এইবোৰ জীৱ মই পুহোঁ আৰু তেহেঁতৰ যেতিয়া বেমাৰ হয় গৰু বেমাৰ হওঁতেনে আমি ডাক্তৰৰো আশ্ৰয় ল'বলগীয়া হয় গাঁৱলীয়া আমি প্ৰাথমিক চিকিৎসা এটা কৰোঁ যেনে চবকাত পৰিলে আমি বোকাটো বান্ধো আকৌ আমি ধোঁৱা দিওঁ ধোৱাঁ দি পটাচ আনো আনি পটাচে মুখবিলাক আমি ভালকৈ ধুৱাওঁ গুৰিবিলাক ধুৱাওঁ আৰু বৰ মাখি পৰিব নোৱাৰাকে ব্যৱস্থা ৰাখোঁ কৰোঁ তাৰপাছত আমি যদি তাত আমি কোনো উপশম নহওঁ তেতিয়া আকৌ আমি ডাক্তৰো কাষ চাপিবলগীয়া হয় আৰু ছাগলী মুখত কিছুমান গুটি গুটি বাৰিষা চিজেনত হয় ঠিক জেঠ আহাৰ শাওন এনেকুৱা সময়ত ছাগলীবিলাকৰ দল ঘাঁহ কাৰণে তেওঁবিলাকৰ অলপ বেমাৰ আজাৰবিলাক হয় মুখত গুটি হয় আমি তেহেঁতক পটাচে মুখখন ধুৱাওঁ নিমখৰ কুহুমীয়া গৰম পানী কৰি লৈ ভাল চফা ফটা কানি অকণমান লৈ মুখবিলাক গৰম পানীত ফটাকানিকণ তিয়াই মুখখনত অকণমান মোহাৰি দিওঁ পাতলকৈ নিমখ অকণ দিওঁ দি লোৱাৰ পাছত ভালকৈ মোহাৰি মোহাৰি দুই তিনদিনমান তেনেধৰণে ব্যৱহাৰ কৰোঁ আৰু পটাছো আমি ব্যৱহাৰ কৰিবলগীয়া হয় পটাছ দিওঁ দিও মুখখন ধুৱাওঁ

জলকা খাই থাকিব কিছুমান উঠিবও নোৱাৰে ডাক্টৰ গুৰিলৈ গ'লেও আমাৰ গাঁৱলীয়াও কিছুমান চিকিৎসা কৰিবলগীয়া হয় আমাৰ ধৰি লওক বাৰীতে জলকীয়া আছে জলকীয়া আমি পিচি খোৱাবলগীয়া হয় অকণমান মিঠাতেল খুৱাবলগীয়া হয় সেইখিনি খোৱালেও আমি অকণমান উপশম পাওঁ আৰু কুকুৰাবিলাকও তেনেধৰণেই বেমাৰে দেখা দিয়ে ঠিক বাৰিষা চিজনতেই জেঠ আহাৰ শাওন তেতিয়া বৰষুণ আহে বৰষুণ আহিলে প্ৰায় বেমাৰে দেখা দিয়ে তিতি বুৰি থাকিবলগীয়া হোৱাৰ কাৰণে বেমাৰে দেখা দিয়ে দেখা দিয়াৰ কাৰণে কুকুৰাবিলাককো আমি বাহিৰলৈ যাবলৈ নিদিয়াকৈ ঘৰতে বান্ধি ৰাখি থৈ তেনেধৰণে আমি খোৱা দানাবিলাক দিবলগীয়া হয় আৰু অলপ ধোৱা পখলাও কৰিবলগীয়া হয় কৰাৰ পাছত কিছুমান ভাল হ'লে দেখা পাওঁ আমি ভাল দেখা পাওঁ আৰু গৰুবিলাকক আমাৰ পচতীয়া বুলি এবিধ গছ আছে তাৰ পাতবিলাক আমি খুন্দি অলপ গৰম পানীত সিজাই লওঁ সিজাই লোৱা পাছত তাৰো ব্যৱহাৰ কৰোঁ কৰা পাছত চবকাত লোৱা গৰুবিলাক আৰু পেট ওখহে বাৰিষা চিজেনত আমাৰ ধৰি লওক আমাৰ জেগাকণ অকমান দ জেগা দল ঘাঁহ খাবলগীয়া হয় দলঘাঁহ খালে পেলুৰ ৰোগটোও হয় পেলুৰ ৰোগটো হ'লে আমি ডাক্টৰ গুৰিলৈ যাওঁ ডাক্টৰে ধৰি লওক দৰৱ পাতি যদিও দিয়ে তাৰ মাজতো আমাৰ গাঁৱলীয়াও কিছুমান আমাৰ দৰৱ আছে গাঁৱলীয়া দৰৱ যেনে মাটি কঠালৰ কোঁহটো ছিঙি আনিলোঁ আনি তাক পিছি মধুৰী আমৰ কোঁহ চিঙি আনো তাক পিচি তেনেকৈ খোৱালেও আমি পেলুৰপৰা অকণমান উপশম পাওঁ আৰু ছাগলীবিলাকৰ সেই এই সময়তেই পেলুটোৱে বৰ দেখা দিয়ে তেতিয়া আমি কি কৰোঁ হালধি কেঁচা হালধি খান্দি আনি অলপ কুহুমীয়া গৰম কৰি লৈ তাত অকণমান মিঠাতেল মিক্স কৰি লৈ সেইবিলাক মিলাই লৈ পেলাই ছাগলীক খুৱালে অলপ কাঁহৰ বা আৰু পেলু বা আমি অলপ পৰিত্ৰাণ পাওঁ আৰু হাঁহবিলাককো তেনেধৰণে আমি বাহিৰলৈ যাবলৈ দিব নোৱাৰা হওঁ তেতিয়া আমি নেট দি সিহঁতক ৰাখিবলগীয়া হয় তাতে দানা চানা দিওঁ প্ৰায় হাঁহবিলাকৰো এই টাইমতে জলকীয়া খোৱা বেমাৰটো হয় হ'লে আমি তেনেকে অলপ পটাছ গুড়ি তাত মিহলাই দি পানীটোত অকণমান ধৰিলওক তেওঁলোক কুলকুলি কৰি পেলাই হেৰিকৈ দিওঁ মুখখন লগাই দিওঁ দি পেলাই অলপমান থোটখন অকণমান টাইম ধুই পখালি দি এই দি পেলাই তেতিয়াহে আমি খাব ল'বলৈ তেনেকৈ দিওঁ তেনেকুৱাকৈ আমি গৰু গাই হাঁহ পাৰ ছাগলী এইখিনিয়ে আমি পোহপালন কৰি থকা কৰিবলগীয়া হয় অলপ আমি কষ্টৰ সন্মুখীন হ'বলগীয়া হয় বাৰিষা চিজেনত আমি হ'লো কৃষক কৃষকজীৱি মানুহ আৰু আমাৰ কোনোদিনেই এই অসুবিধাবিলাকৰ পৰা প্ৰায়ে হাত সাৰিব নোৱাৰোঁ মজা মজিকে হৈয়ে থাকে হৈ থকাৰ কাৰণে আমি অকণমান অসুবিধাৰ সন্মুখীন হওঁ হোৱাৰ পাছত আমি ডাক্তৰ ওচৰতে আমাৰ ডাক্টৰৰ ভেটেনেৰি আছে ভেটেনেৰিলৈ গৈ আমি তেখেতসকলৰ পৰামৰ্শ লওঁ তেখেতসকলৰ পৰামৰ্শ ল'লে তেখেতসকলে ডাক্তৰী দৰব দিয়ে বেজিও দিবলগীয়া হয় বেজী দিবলগীয়া হ'লে পাছত অলপ দিনৰ পাছত গৰুৱে বা ছাগলী অলপ ভাললৈ দেখা পোৱা যাওঁ ভাল দেখিলে আমি তেতিয়াহে অকণমান ৰক্ষা পৰোঁ